অ নমস্কাৰ কওকচোন হয় হয় এভেলেবোল আছে

এতিয়া আপোনাৰ ছিক্স জিবি আৰু ওৱান টুৱেন্টি এইট জিবি ভেৰিয়েণ্টৰ দাম হ'ব এয়া এইটটিন থাওজেন নাইন হানড্ৰেদ নাইনটিন আৰু যোনতো এইট জিবি ৰেম আৰু টু হানড্ৰেদ ফিফটি ছিক্স জিবি ষ্টোৰেজ সেইটোৰ দাম হ'ব টুৱেনটি ওৱান নাইন নাইণ্টি নাইন আপুনি আৰু কিবা জানিব বিচাৰিব নেকি আপুনি আৰু কিবা জানিব বিচাৰিব নেকি ফোনটোৰ বিষয়ে এইটো দামত বৰ্তমান আপোনাৰ টুৱেণ্টি থ্ৰি নাইন নাইনটি নাইনত ৰিয়েলমিৰ নতুন ইলেভেন প্ৰ' চিৰিজটো আহি আছে বৰ্তমানলৈকে এভেলেবোল হোৱা নাই আৰু কেইদিনমানৰ ভিতৰতে এভেলেবোল হৈ যাব বৰ্তমান এতিয়া আমাৰ তাত সেই ৰেডমি নোট টেন প্ৰ'টোয়ে এভেলেবোল হৈ আছে অ আৰু এতিয়া ডিচকাউণ্ট এটা দিয়া হ'ব মানে স্পেচিয়েল ডিচকাউণ্ট ওৱান থাউজেনৰ গতিকে আপুনি চেভেনটিন নাইন নাইনটি নাইনত ল'ব পাৰিব ছিক্স জিবি ওৱান টুৱেনটি এইট জিবি ভেৰিয়েন্টটো অঁ ছিক্স পইণ্ট ছিক্স চেভেন ইঞ্চৰ চুপাৰ এমোলেদ ডিছপ্লে আৰু ছিক্সটি ফ'ৰ মেগাপিক্সেল মুন কেমেৰা এইট মেগাপিক্সেল আল্ট্ৰা ওৱাইদ আৰু ফাইভ মেগাপিক্সেল মেক্ৰ আৰু ৰেম ছিক্সটি ছিক্স জিবি আৰু ওৱান টুৱেণ্টি এইট জিবি ইউ এফ এছ থ্ৰি পইণ্ট দো ষ্টোৰেজ আৰু বেটেৰী চেভেন থাওজেন এম এ এক্স নাই নাই নামাৰে নামাৰে অ অ ঠিক আছে